আজি ভাৰতে সন্মুখীন হোৱা কিছুমান গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বানৰ ভিতৰত এটা প্ৰত্যাহ্বান হৈছে জাতি নিৰ্মাণৰ প্ৰত্যাহ্বান ইয়াৰ প্ৰধান কাৰণ হৈছে ভাৰতবৰ্ষৰ বিশালতা বা আয়তন আৰু বৈচিত্ৰতা ভাৰতে সন্মুখীন হোৱা আন এটা গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বান হৈছে দৰিদ্ৰতা গ্ৰাম্য আৰু নগৰীয়া বিভাজন ভাৰতৰ দৰিদ্ৰতাৰ আন এটা কাৰণ জনসংখ্যাৰ এক বৃহৎ শতাংশই বাস কৰে গ্ৰাম্য অঞ্চলসমূহত শিক্ষা স্বাস্থ্য সেৱা আৰু কৰ্ম সংস্থাপনৰ সুযোগ সীমিত হোৱাৰ ফলত পায়ে স্থায়ী দৰিদ্ৰতা দেখা যায় ক'ভিড নাইণ্টিন মহামাৰীয়ে ভাৰতৰ সামাজিক আৰু অৰ্থনৈতিক ব্যৱস্থাত বিশেষকৈ দুখীয়াৰ মাজত আৰু থকা দুৰ্বলতাসমূহ উন্মোচন কৰিলে লকডাউন আৰু অৰ্থনৈতিক বিঘিনিয়ে অনানুষ্ঠানিক শ্ৰমিকৰ জীৱিকাত অসমতাপূৰ্ণতাভাৱে প্ৰভাৱিত কৰিছিল যাতে যাৰ ফলত আৰু বহু ব্যক্তি আৰু পৰিয়াল দৰিদ্ৰতালৈ ঠেলি দিছিল অৱশ্যে দৰিদ্ৰতা দূৰ কৰিবলৈ ভাৰতে কেইবাটাও উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চয়তা আইনৰ দৰে চৰকাৰী পদক্ষেপৰ লক্ষ্য হৈছে গ্ৰাম্য শ্ৰমিকৰ কৰ্মসংস্থাপনৰ সুবিধা প্ৰদান কৰা ৰাজহুৱা বিতৰণ ব্যৱস্থা পি ডি এচৰ দৰে খাদ্য সুলভ সামগ্ৰীয়ে কাৰ্যসূচীসমূহে আৰ্তজনৰ কাৰণে সুলভ মূল্যৰ খাদ্যৰ সুবিধা নিশ্চয়তাকৰণত সহায় কৰিছে ভাৰতে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ ভিতৰত আন এটা প্ৰত্যাহ্বান হৈছে নিবনুৱা সমস্যা দেশত শিক্ষিত হাৰ যিদৰে বাঢ়িছে ঠিক সেইদৰে নিবনুৱা সমস্যায়ো দেখা দিছে কিয়নো শিক্ষিতৰ সংখ্যা বঢ়াৰ দৰে ধৰক তেওঁলোকৰ কৰ্মসংস্থাপনৰ দিশসমূহ তেনেদৰে খোল খোৱা নাই বা তেওঁলোকে কৰ্মসংস্থাপন পোৱা নাই যাৰ ফলত নিবনুৱা সমস্যা বৃদ্ধি পাইছে প্ৰতিবছতে যাতে কোটি কোটি নিবনুৱাৰ সৃষ্টি হ'ব নোৱাৰে তাৰ কাৰণে পৰিয়াল পৰিকল্পনাৰ যোগেদি জন্ম নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰা হৈছে তাৰ লগতেই বিভিন্ন ধৰণৰ চৰকাৰী সাহাৰ্য্য আঁচনি লোন আদিৰ দৰে চৰকাৰে ব্যৱস্থা কৰিছে যাৰ ফলত চৰাকাৰে নিবনুৱা সমস্যাসমূহ সমাধানৰ বাবে আগবাঢ়িব খুজিছে